হেল্ল' কিটো কৰিম আৰু ঘৰতে আছোঁ এনেই আছোঁ বহি পিনে আমাক আমাৰ ক ক অঁ অঁ পাওঁ পাওঁ যাবিনে কি যাবতো লাগিবই নহ্ গোটেইখিনিয়েতো আমাৰ হেৰিয়তে গোটেইকেইজনীকে জনাব লাগিছিলে সবকে আমাৰ পাৰ্টনাৰখিনি আগৰ আমাৰ কলেজৰ ডেটটো ডেটটো হেৰিত দিছে আকৌ জানুৱাৰী দুই তাৰিখে দুই তাৰিখৰ পৰা সাত তাৰিখ অঁ কি কয় পাঁচ তাৰিখলৈকে জানো তাহাঁতকো খবৰ খবৰটো দিব লাগিব তাহাঁতক জানো তাহাঁতে আমাক ফোন চোন কৰা নাই নহয় গমেই নাই পোৱা সেইকাৰণে

আমাৰতো এই ছাৰহঁতৰ আমাৰ এই পুৰণা ছাৰ ছাৰহঁতক আমাৰ মানস ছাৰহঁতক লগ পাম নহয় বন্দিপা বাইদেউহঁতক বহুত বহুত ভাল লাগিব নহ্ অঁ বহুত ভাল লাগিব নহ্ লগ পাই কিমান বছৰৰ মূৰত লগ পাম বিছ পঁচিছ বছৰ পিছত লগ পাম ধেমালি কথা নেকি

অঁ অঁ বন্দিপা বাইদেউ এই তেখেতকো লগ পাম তাকে তাহাঁতক সুধিব লাগিব তাহাঁতে কিনো কৰে যাবনে নাযায় যাবতো লাগিবই সবকে গোটেইসোপা একেলগতে গ'লে ভাল লাগিব অঁ ময়ো খবৰ এটা ল'ম তইও খবৰ এটা ল'বি অঁ অঁ গোটেইখিনিকে ক'ব লাগিব

তাহাঁতকো খবৰ এটা দিব লাগিব অঁ ভাল লাগিবতো বেলেগ ভাল লাগিব মুঠতে এটা মানে কি ক'ম মানে এটা পুৰণি স্মৃতি আমাৰ মাজত অঁ অঁ তাকেই আকৌ এ চাওঁ এতিয়া কি হয় যাও গ'লে নিজৰ গাড়ী লৈয়ে যাম আৰু তহঁতি গাড়ী চাৰি লৈ ওলাই আহিবি একেলগতে গোটেই সোপা লগ লাগিম দুজনীমানে গাড়ী ল'লেও হ'ব আমি গোটেইখিনি একেলগতে গুছি যাব পাৰিম তাতে অঁ অঁ গোটেইখিনি মেখেলা চাদৰ পিন্ধিব লাগিব ভাল লাগিব তেতিয়া ইমান পুৰণি হেৰি নহ্ গোটেইসোপা লগ লাগিব কম গাল আছিলো নেকি আগতে আমাৰ গেংটোতে আমি দেখোন একদম বিছ পছিছজনীমান আছিলোঁৱে দেখোন গোটেই ল'ৰাই চৰাই এগালমান আছিলে গোটেই ল'ৰাখিনিও আহিব সিহঁতে দাদাহঁতো আহিব আগৰ আমাৰ দাদাবিলাক আছিল নহয় তাৰপিছত সেই ভাইটিবিলাক আহিছে লগৰবিলাক আহিব

বিছ একৈছ বছৰৰ পিছত লগ পাম কিমান অঁ অঁ অঁ অঁ কল কনফাৰেঞ্চত গোটেইখিনি লগ লাগিম সবকে ফোন কাৰ কাৰ ফোন নাম্বাৰ আছে গোটাবিচোন ইটোদৰে সিটো এ পাম নহ্ আমি ইজনীয়ে সিজনীক কল কৰিলে ফোন নাম্বাৰবিলাক পাই যাম তাকে অঁ অঁ অঁ অঁ ঠিক আছে

এই লগ পালে অঁ লগ পালেহে গম পাম আৰু সব বুঢ়া বুঢ়ী হৈ গৈছে নহয় গোটেইবোৰ ইমান বছৰত সেইটো সেইটো অঁ অঁ অঁ অঁ অঁ অঁ ঠিক অঁ অঁ ঠিক আছে ঠিক আছে

ঠিক আছে হ'ব দে অঁ অঁ ৰাখিছোঁ অঁ ৰাখিছোঁ অঁ